অঁ ক' এয়া আছোঁ ইয়াতে খালোঁ খালোঁ তই খালি তই খালি নাই অঁ

লৈ যাৱ আহ কোন কোনবা অঁ কি তাৰিখে যাবি ঠিক আছে ওলাবি আকৌ অঁ অঁ ভালেই হ'ব দে ওলাবি গোটেইকেইজনী যাম তেন্তে কিমান সময়ত যাৱ ক'বি

আৰু কোন কোন যাম বুলি কৈছে অঁ অঁ

বাকী কলেজৰ এচাইনমেণ্টবোৰ কৰিলি

তাকে নিশ্চয় যাম দে আছে তহঁতৰ আছে তাকে ঠিক আছে হ'ব দে ও